শিক্ষক হিচাপে মোৰ অনুভৱ যথেষ্ট ভাল যিহেতু মই আগৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক পঢ়াই ভাল পাওঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকি তেওঁলোকৰ লগত খেলা ধূলা কৰি তেওঁলোকক নজনা কথাবিলাক জনাই তেওঁলোকক বিভিন্ন কথা শিকাই এইবিলাক কৰি মোৰ যথেষ্ট ভাল লাগে আৰু তেওঁলোকৰ মাজত থকা সময়খিনি মোৰ আটাইতকৈ প্ৰিয় সময়